অসমীয়া ভাষা সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত লোকগীত আৰু সংগীতে শুদ্ধ অসমীয়া শব্দ প্ৰচাৰ কৰে বৰ্তমান সময়ত অসমীয়া গীত অসমীয়া ভাষাটো সিমান এটা স্পষ্ট অসমীয়া শব্দ ব্যৱহাৰ হোৱা দেখিবলৈ পোৱা নাযায় অসমীয়া শব্দৰ লগত আকৌ আন কিছুমান শব্দৰ সংমিশ্ৰণ হোৱাও দেখিবলৈ পোৱা যায় আজিকালি প্ৰায় মানুহেই স্পষ্ট অসমীয়া ভাষাৰ লগত কিছুমান বেলেগ বেলেগ ভাষাও প্ৰয়োগ কৰা দেখিবলৈ পোৱা যায় সেয়ে আমি যিমান পাৰোঁ শুদ্ধ অসমীয়া ক'বলৈ যত্ন কৰিব লাগে